হেল্ল' দাদা আঁহতগুৰি ফুডিং ৰেষ্টুৰেণ্ট হয়নে মই মানে মোৰ বন্ধু আৰু পৰিয়ালৰ সৈতে আপোনাৰ ৰেষ্টুৰেণ্টখনলৈ যাম বুলি ভাবিছিলোঁ সেইকাৰণে জানিব বিচাৰিছিলোঁ যে কিমান সময়ত গ'লে সুবিধা হ'ব মই তাৰ কাৰণে টেবুল এখন বুক কৰিব বিচাৰিছিলোঁ যদিহে নাই নে টেবুল খালী থাকে নে বুকিং কৰিব লগা হয় সেইটো কথা জানিব বিচাৰিছিলোঁ জনাবচোন আৰু গাড়ী ক'ত পাৰ্ক কৰিব পাৰি তাত গাড়ী পাৰ্ক কৰিব পৰা সুবিধা আছেনে নাই বাৰু ৰেষ্টুৰেণ্টখন কিমান সময়ত বন্ধ হ'ব সেইটোও জনাবচোন যাতে মোৰ সুবিধা হয় আটাইখিনি তথ্য পালে যদি টেবুলখন আগতীয়াকৈ বুক কৰিব লাগে সেইটোও জনাব যদি টেবুল খালী নাই সেইটোও জনাব কোন দিনালৈ খালি হ'ব কোন দিনা গ'লে সুবিধা হ'ব জনাবচোন